গ্ৰাম্যাঞ্চলত চৰকাৰী পৰিচালনাত বিভিন্ন ধৰণৰ আঁসোৱাহ আমি দেখিবলৈ পোৱা যাওঁ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ চৰকাৰে কিছুমান নেগলেক্ট দৃষ্টিৰে আমি চোৱা দেখা পাওঁ সেইবোৰ হৈছে যেনেকৈ বাট পথ অনুন্নত সেৱা স্বাস্থ্য সেৱা অপৰাধমূলক প্ৰৱণতাত চৰকাৰে যিভাগে বশীকৰণ কৰিব লাগে সেই বস্তুটো আমি দেখা নেপাওঁ ইয়াৰোপৰিও চৰকাৰে গ্ৰাম্যাঞ্চলৰ বিভিন্ন সুবিধা ওপৰত নগৰ অঞ্চলত যিমান মানে ইয়াৰ হেৰি লোৱা দেখা যায় কিন্তু আমাৰ গ্ৰামাঞ্চলত ইমান ভালদৰে চৰকাৰে ব্যৱস্থা লোৱা দেখা নাযায় আমাৰ গ্ৰাম্যাঞ্চলত স্বাস্থ্য সেৱাৰ বৰ্তমান অতি নিম্নগামৰ বুলিব পাৰি বৰ্তমান ভিতৰুৱা অঞ্চলত যিবোৰ অঞ্চলত বৰ্তমান দলং আদিৰ অসুবিধা বানপীড়িত অঞ্চলৰ সেইবোৰ অঞ্চলত বৰ্তমান মানুহে সৰু সৰু বেমাৰ হৈও মানুহৰ মৃত্যু মুখত পোৱা পৰা দেখা যায় ইয়াৰোপৰিও প্ৰসূতিসকলে ৰাজপথলৈ হস্পিতাললৈ আহি ৰাজপথতে সন্তান প্ৰসৱ কৰা দেখিবলৈ পোৱা যায় গতিকে আমাৰ স্বাস্থ্য খণ্ডটো একেবাৰে পয়ালগা অৱস্থাত আছে ইয়াৰোপৰিও আমাৰ পৰিৱেশসমূহ এতিয়াও মানে নিম্নগামৰ বুলি ক'ব পাৰি এতিয়া আমাৰ সমাজত শিক্ষাৰ অভাৱৰ বাবে বহুতো হাই কাজিয়া আজি অশান্তি সমাজত দেখিব পৰা যায় ইয়াৰোপৰিও শিক্ষাৰ প্ৰভাৱ কম পৰিমাণে পৰাৰ বাবে আমাৰ সমাজত কু প্ৰথা যাদু মন্ত্ৰ ডাইনী হত্যাৰ দৰে বিভিন্ন ধৰণৰ হত্যা প্ৰৱণতা আদি আমাৰ সমাজত দেখিবলৈ পোৱা যায় ইয়াৰ মেইন কাৰণ হৈছে শিক্ষা আমাৰ ৰাজনৈতিক যিবোৰ নেতাসকলে অকল আমাৰ গ্ৰাম্য সমাজখন ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে ভোটত জয়ী হৈ আমাৰ গ্ৰাম্য সমাজলৈ পিঠি দিয়া দেখা যায় গতিকে এতিয়াও আমাৰ গ্ৰাম্য সমাজত স্বাস্থ্য় সামাজিক অশান্তি ৰাজনৈতিক প্ৰান্তীয়কৰণ আদি বিভিন্ন ধৰণৰ অশান্তি দেখিবলৈ পোৱা যায়